প্ৰায় দেখা যায় যে পৰীক্ষাৰ একোটাৰ যেতিয়া ফলাফল প্ৰকাশ পায় তেতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে ম মানসিকভাৱে ভাগি পৰে আৰু মই ভাবোঁ এই ক্ষেত্ৰত সংশ্লিষ্ট ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মাক দেউতাকৰ যথেষ্টখিনি উৎসাহ আৰু প্ৰেৰণা তেওঁলোকৰ ভূমিকা ল'ব পাৰে ল'ৰাটোৰ পৰীক্ষাৰ ফলাফলক লৈ তেওঁলোকে যদি অসন্তুষ্টি প্ৰকাশ কৰি পিনে ল'ৰাটো ল'ৰাটোৰ প্ৰতি যদি তেওঁলোকে খং ৰাগ কৰি গালি গালাজ কৰি পেলাই যদি বেছি হতাশ গ্ৰস্ত কৰি তোলে তেতিয়া ল'ৰা ল'ৰাটোৱে মানসিকভাৱে আৰু ভাগি পৰিব গতিকে এই ক্ষেত্ৰত প্ৰথম কথা হ'ল প্ৰতিগৰাকী ছাত্ৰ বা ছাত্ৰীৰ মাক দেউতাকৰ ভূমিকাটো সেই সময়ত কি ধৰণৰ হ'ব পাৰে তেওঁলোকে ছাত্ৰজনক এনেকুৱা কিছুমান তেওঁলোকে উদাহৰণ দাঙি ধৰিব লাগিব যে এটা পৰীক্ষাই এজন ছাত্ৰৰ প্ৰকৃত মেধা কেতিয়াও নিৰ্ণয় কৰিব নোৱাৰে জীৱনত বহু পৰীক্ষা দিব লাগিব গতিকে তুমি এটা পৰীক্ষা দিছা এইটো পৰীক্ষাত সফল হোৱা নাই গতিকে আৰু বহু পৰীক্ষা তুমি দিব লাগিব আৰু পৃথিৱীৰ মহৎলোকৰ জীৱনী যদি আমি পঢ়োঁ পৃথিৱীৰ প্ৰায়বিলাক ডাঙৰ মানুহৰ জীৱন যদি আমি এই বিষয়ে জানিব খোজোঁ তেতিয়া তেওঁলোকে প্ৰথমতে তেওঁলোকে বহুবাৰ তেওঁলোকে অকৃতকাৰ্য্য়তা লাভ কৰিছিলে কাৰণ ইংৰাজীত এষাৰ কথা আছে ফেইলিয়াৰ ইজ দা পিলাৰ অফ চাকচেচ গতিকে সেইটো এটা ডাঙৰ ঔষধ প্ৰায়বিলাক মহৎলোকৰ জীৱনত আমি দেখিছোঁ তেওঁলোকে বহুবাৰ অকৃতকাৰ্য্য়তা লাভ কৰাৰ পাছতহে তেওঁলোকে পাছলৈ পৰৱৰ্তী জীৱনত শৈক্ষিক জীৱনত তেওঁলোকে বহু সাফল্য তেওঁলোকে দেখুৱাব পাৰিছে গতিকে এই কথাখিনি আমি বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গাতে লাগি থকা যিসকল শুভাকাঙ্খী আছে যিবিলাক বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে গৈ পেলাই ল'ৰাটোক মনোবল ভাঙি দিয়াৰ পৰিৱৰ্তে তেওঁক এনেকুৱা কথাখিনি দাঙি ধৰিব লাগিব যে পৃথিৱীৰ যিবিলাক ডাঙৰ মানুহ আছে তেওঁলোকৰ জীৱনবিলাক পঢ়িবলৈ দিব লাগিব আৰু আমি তেনেকৈ বহুবিলাক কিতাপ উদাহৰণ দি দেখুৱাব লাগিব যে এইবিলাক কিতাপ তোমালোকে পঢ়া এইবিলাক কিতাপ পঢ়িলে তোমালোকে এইবিলাক মানুহে এনেদৰেই প্ৰথমতে অকৃতকাৰ্য্য় হৈ পাছলৈ কৃতকাৰ্য্য়তা লাভ কৰিছে গতিকে এইখিনি কথা আহিব আৰু এটা কথা এনেকুৱা হয় আজিকালি আমাৰ মাক দেউতাকবিলাকে তেওঁলোকৰ কিছুমান সপোন থাকে সেই সপোনখিনি তেওঁলোকে ল'ৰাটোৰ মাধ্যমেদি তেওঁলোকে বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে তেওঁলোকে চিন্তা কৰে সেইটো তেনেকুৱা ধৰণৰ মানসিকতা থাকিলে ছাত্ৰ ছাত্ৰীবিলাকে ভাবি লয় যে যদি মোৰ পৰীক্ষাটো পৰীক্ষা বেয়া হয় তেতিয়া মা দেউতাই মোক এনেদৰে গ্ৰহণ কৰিব গতিকে এই মানসিকতাটো আচলতে ল'ৰা ছোৱালীবিলাকৰ গাত মাক দেউতাকসকলে এইটো সহজভাৱে ল'ব লাগিব যে তুমি পৰীক্ষা দিয়া এইটো পৰীক্ষাটো তুমি কষ্ট কৰিছিলা তুমি সেইমতে ফলাফল নাপালা গতিকে এইবাৰ তোমাৰ খেতি বেয়া হৈছে গতিকে অহাবাৰ তোমাৰ খেতি ভাল হ'ব গতিকে এইবাৰ বানপানীয়ে মাৰিলে এইবাৰ খৰাঙে মাৰিলে গতিকে তুমি চিন্তা নকৰিবা পুনৰ তুমি পঢ়াত মনোনিৱেশ কৰা আৰু আমি তোমাৰ কাষত আছোঁ গতিকে তুমি হতাশ হ'ব নালাগে পুনৰ তুমি পঢ়া শুনাত মনোনিৱেশ কৰা গতিকে নিশ্চয় তুমি ভাল ফলাফল লাভ কৰিব পাৰিবা এনেকুৱা ধৰণৰ সৰু সুৰা কথাৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব পাৰোঁ আৰু তাকে নকৰি যদি আমি কঠোৰ ব্যৱস্থা যদি গ্ৰহণ কৰোঁ তেতিয়া ছাত্ৰ আৰু মানসিকভাৱে ভাগি পৰিব পাৰে গতিকে সেইটো নকৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকে ছাত্ৰজনক প্ৰথম অৱস্থাত মানসিকভাৱে শক্তি যোগান ধৰিব লাগিব আৰু তেওঁক পুনৰাই পঢ়িবৰ কাৰণে প্ৰেৰণা দিব লাগিব